আমাৰ পৰিয়ালত আমি অতি কম মিঠাই মিঠা খাওঁ কাৰণ মিঠা খালে বহুতো বেমাৰ আজাৰ হয় সেইটো কাৰণে আমি মিঠাটো কমকৈ খাওঁ অতি কম মিঠাই খালে বেমাৰ আজাৰ কম হয় বেছি মিঠাই খালে হয়তো বেমাৰ আজাৰ বহুতো চুগাৰ টুগাৰ এনেকুৱাবোৰ হ'ব পাৰে চুগাৰ হ'লে হয়তো ঘা চা এনেকুৱা কটা ছিঙা হ'লে নুশুকুৱাৰ সম্ভাৱনা থাকে সেইকাৰণে আমি আমাৰ পৰিয়ালত সকলোৱে আমি মিঠা কমকৈ খাওঁ আৰু সেইকাৰণে সকলোৱে এনেকৈ মিঠাটো কমকৈ খাব লাগে নহ'লে কিছুমান মিঠাটোৱে বহুত আমাক অপকাৰ কৰিব পাৰে